অঁ ঘৰৰ ভিতৰত ৰাকে ৰাখিব পৰা ইনড'ৰ প্লেন্ট ঢেৰ আছে ঘৰৰ ভিতৰত ৰখা গছ বায়ু পৰিষ্কাৰ কৰে বুলি কয় কিন্তু তাৰ ভিতৰত এতিয়া আমাৰ ধৰক এৰেকা পাম স্নেক প্লেণ্ট মনি প্লান এইবিলাক খুব সেউজীয়া গছ হয় এইবিলাক মানে ভিতৰত ৰাখিলে বায়ু শোধন হয় সেইবিলাক ভিতৰত ৰাখিব পাৰি লগতে আৰু বিভিন্ন গছ গছনি আছে ধৰক এল'ভেৰাও ৰাখিব পাৰি এল'ভেৰা গছে বায়ু শোধন কৰে আৰু এইবিলাক গছত পানী বেছি দি ভিতৰত বেছি সাৰ পানী দি থাকিবলৈ দৰকাৰ নাই এবাৰ দিলেই কেবাদিনো নিদিয়াকৈৈ থাকিব পাৰি আৰু ইহঁতক ছাঁয়েই লাগে সেইকাৰণে ছাঁতো থ'ব ছাঁও হয় ছাঁত থ'লে বেয়া হৈ নাযায় সোনকালে সেইকাৰণে এইবিলাক গছ থ'ব পাৰি লগতে এইবোৰ আৰু বিভিন্ন গছ আছে ঠিক তেনেকৈ এৰেকা পাম আকৌ লগতে এইবোৰ বেম্ব' লাকি বেম্ব' গছ এই লাকি বেম্ব' গছো থ'ব পাৰি এইবিলাক গছেও বায়ু শোধন কৰে ভিৰতৰ থ'লে বেয়া হৈ নাযায় বহুদিন থ'লে ঠিক তেনেধৰণে আৰু বিভিন্ন গছ আছে আমি এইবিলাক মানে বি ভিতৰত থ'লে বায়ু শোধন হয় বুলি কোৱা হয় লগতে আমি কিছুমান স্নেক প্লেন্টৰ বিভিন্ন বিভাগ প ফুল আছে যেনে কেইবাটাও ভাগ আছে সেই স্নেক প্লেন্টবিলাক আনি ভাগে ভাগে আমি সৰু ডাঙৰ বিভিন্ন আছে সেইবিলাকো ভিতৰত থ'ব পৰা যায় সেইবিলাকে খুব সোনকালে বায়ু শোধন হয় বুলি জানোঁ আমি আৰু ঠিক তেনেকৈ মনি প্লান্টো আনি থ'ব পাৰোঁ সৰহকৈ এৰেকা পামো আমি ভিতৰত থ'লে বহুতদিন থ'লে বেয়া হৈ নাযায় এই পানী বেছি নালাগে ছাঁয়েই লাগে সেইকাৰণে ভিতৰত থওঁ আৰু বায়ু সঁচাকৈয়ে পৰিষ্কাৰ হয় বুলি ভাবোঁ অক্সিজেনটো ভিতৰত ই বেছি অক্সিজেন টানে সেইকাৰণে বেছি অক্সিজেন দিয়ে সেইকাৰণে অক্সিজেনটো পোৱা যায় বুলি ভাবোঁ সেইকাৰণে আমি ভিতৰতে থওঁ